আমিতো পথাৰত প্ৰতি দিনাই পথাৰত নেথাকোঁ আমি যাওঁ আঘোণ মাহত ধান দাবলৈ আৰু ফাগুণ মাহত সৰিয়হ তুলিবলৈ তেনেকৈহে আমি কাম কৰোঁ আৰু এতিয়া বৰ্তমান আমি ধান দোৱা চিজন আঘোণ মাহ আঘোণ মাহত আমি চাৰে আঠটা বজাৰ পৰা চাৰিটা বজালৈ পথাৰলৈ যাওঁ পথাৰলৈ যাওঁতে আমি টেঙা নিওঁ ভাত নিওঁ সকলো ধৰণৰ বস্তু নি আমি পথাৰত দুঘণ্টা সময় বহোঁ বহি লৈ আমাৰ অকণমান জিৰাই মেলি আমি আকৌ ধান কটাত লাগোঁ লাগি আমি তেনেকৈয়ে ঘৰলৈ আহি আহিপেনি ঘৰলৈ আহোঁ আকৌ ৰাতিপুৱা তেনেকৈয়ে যাওঁ মাহ তোলা টাইমতো আমাৰ তেনেকৈয়ে মাহটো তোলোঁ আমি আঘোণতো তোলোঁ আঘোণত তোলা মাহটো হৈছে আহু মাহ আৰু আকৌ পুহত তোলাটো হৈছে আমাৰ শালি মাহ মাহটো সৰিয়হটো আমাৰ আঘোণত সিঁচে অ' কাতিত সিঁচে আঘোণত আমি সৰিয়হটো তোলোঁ ফাগুণত আমি সৰিয়হটো তোলোঁ তুলি আমি মাৰোঁ সৰিয়হ ঘৰৰ তেলেই খাওঁ তেল খোৱা কাৰণেইতো আমাৰ স্বাস্থ্য পাতি ভালে থাকে তেনে তিলটোও আমি আঘোণত ধান দাই থকা সময়ত ধান দাই থকা কেইদিনতে আমি আহি আকৌ পথাৰৰ পৰা আজৰি হৈ আহি আকৌ তিল কাটো তিল কাটিপিনি তিলটো আমি তেনেকেই সংৰক্ষণ কৰোঁ কৰি ৰাখিছোঁ আকৌ আমি তাত আলু খেতি কৰোঁ তাৰপিছত আলু খেতি কৰোঁ অ পিয়াঁজৰ খেতি কৰোঁ ৰঙালাও খেতি কৰোঁ সেইবিলাক আমি সব পথাৰতে কৰোঁ আমি পথাৰত তেনেকৈ দি ৰঙালাও খেতি কৰোঁতেও আমি তেনেকৈয়ে গুচি যাওঁ ৰঙালাও খেতিখিনি কৰোঁ আৰু পথাৰত গৈ আমি আলুটোও তেনেকৈয়ে ৰুওঁ যে আলু ৰুই আমি তাত কোনো কীটনাশক দ্ৰব্য আমি ব্যৱহাৰ নকৰোঁ আমি সেইবিলাকেই কৰি আছোঁ আৰু কৰিয়েই খাই আছোঁ পিয়াঁজটোও আমি তেনেকৈয়ে দি আঘোণতেই আঘোণতেই আমি পিয়াঁজটোও ৰুব লাগে ৰুৱাত পথাৰলৈ যোৱা কোনোবা দিনাখনি দেৰি হয় দেৰি হোৱা কাৰণে আমি পিয়াঁজটোও তেনেকৈ দিয়ে ৰুওঁ আমাৰ স্বাস্থ্য সেইকাৰণেই ভাল হৈছে যে যিটো কাৰণে আমি ঘৰতে কৰা শাক পাচলি খাইছোঁ সৰিয়হৰ তেল খাইছোঁ বা মচুৰ দাইল অকণমান কৰিছে মচুৰ দাইলকণ তুলি মেলি আমি তেনেকৈও খাব পাৰিছোঁ তাততো কোনো কীটনাশক দ্ৰব্য নাই গোবৰ সাৰ বা কেঁচুসাৰ সেইবিলাক কৰিছোঁ আকৌ কবি খেতিও কৰোঁ কবি খেতি কৰি বিক্ৰীও কৰিব পাৰোঁ তেনেকৈয়ে আমি লাভৱান হৈছোঁ লাভৱান মানে কি আমি লাভ হৈছে আমি যিখিনি কাম কৰিছোঁ বা খেতি পথাৰ কৰিছোঁ খেতি পথাৰৰ পৰা আমি লাভ পাইছোঁ মানে আমাৰ স্বাস্থ্য পাতি ভালে আছে স্বাস্থ্য পাতি ভালে আছে আৰু খোৱা বেমাৰ আজাৰ যিকোনো এইবিলাক নাই বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিছোঁ কিন্তু চহৰৰ মানুহে সব কিনি খাবলগীয়াই হৈছে সেইটো কাৰণে বেমাৰ আজাৰটো বেছি তেনেকৈয়ে আৰু আমি লাভৱান হৈছোঁ